হয় লক্ষ্য কৰিছোঁ যেতিয়াই ট্ৰেকিংবোৰ মানুহে বিভিন্ন গ্ৰুপত ট্ৰেকিং কৰিবলৈ মানুহে যায় মই এটা কথা লক্ষ্য কৰিছিলোঁ যে তেওঁলোকে তেওঁলোকৰ লগত লৈ যোৱা বিভিন্ন পেকেটিং ফুডছবিলাকৰ পেকেটবিলাক পানীৰ মিনাৰেল ৱাটাৰৰ বটলবিলাক তাতে পেলাই থৈ আহে আৰু এই কথাটো কিন্তু বৰ ভয়ংকৰ কথা এই পৰিৱেশ হ'ল এটা বিৰাট ভাবুকিৰ সৃষ্টি কৰিছে আৰু পৰৱৰ্তী সময়ত যিসকল ট্ৰেকিং কৰা গ্ৰুপ বা দল যাব তেওঁলোকৰ ক্ষেত্ৰতো ইয়ে এটা প্ৰতিকূলতাৰ বা প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব পাৰে কাৰণ সেইবিলাকে যদি তাত যদি গোটেই আৱৰ্জনাযুক্ত হৈ থাকে তেনেহ'লে মানুহে কেনেকৈ তালৈ ট্ৰেকিং কৰিবলৈ যাব গতিকে অধিক আৱৰ্জনা লক্ষ্য কৰিছোঁ আৰু খুব আনহাইজেনিক যেন হৈ পৰিছে এয়া মানুহৰ ভুল আচলতে ইমান ধুনীয়া ঠাইবোৰ নষ্ট কৰি পেলাইছে লেতেৰা কৰি পেলাইছে আৰু সেইকাৰণে প্ৰতিটো ট্ৰেকিং কৰা দলে সেই কথাটোত মনোনিৱেশ কৰিব লাগে যাতে তেওঁলোকে সদায় পচনযোগ্য বস্তুহে তেওঁলোকৰ লগত কঢ়িয়াই লৈ যায় আৰু যদিও কেতিয়াবা কিছুমান পেকেটিং ফুড কঢ়িয়াই লৈ যাবলগা হয় যিহেতু বহুত দিন দিন ধৰি ট্ৰেকিং কৰি থাকিব লাগে গতিকে পেকেটিং ফুড নিবই লাগিব পানীৰ বটল নিবই লাগিব কিন্তু লগতে তেওঁলোকে এই কথাটো মন কৰিব লাগে আৰু ময়ো সদায় এই কামটো কৰোঁ যেতিয়া মই ট্ৰেকিঙত যাওঁ এটা মোৰ কোনোবা এটা দলৰ লগত বা কোন কোনবা মোৰ বন্ধুৰ লগত মই এই কথাটো নিজেও খুব সচেতন হৈ থাকোঁ আৰু তেওঁলোককো এই কথাটো সচেতন কৰাই দিওঁ যাতে তেওঁলোকে এটা বেগ লৈ যায় তেওঁলোকে লগত নিয়া পেকেটিংচ ফুডবিলাকৰ পেকেটবিলাক ভৰাবলৈ বা পানীৰ বটলবিলাকৰ খালী পানীৰ বটলবিলাক ভৰাবলৈ সেই ঠাইতে নেপেলাই যদি বেগত ভৰাই আমি ঘুৰি আহোঁতে আমাৰ লগত লৈ আহিব পাৰোঁ সেই কথাটোত সদায় মন দিওঁ আৰু সেই কথাটোত মই আন মোৰ লগত যোৱা আন দলৰ সদস্য সকলকো মই সেই কথাটোত সদায় তেওঁলোকক মনোনিৱেশ কৰোঁৱাও তেওঁলোকে যদি কোনোবাই কেতিয়াবা পেলাবও খোজে ঠাইতে সেই পেকেট পেকেট্চবিলাক বা পানীৰ বটলবিলাক বা যিকোনো ধৰণৰ বস্তু অপচনযোগ্য বস্তু পৰিৱেশৰ লগত মিলি নোযোৱা বস্তু তেতিয়া মই তেওঁলোকক সেই কথাটোত বাধা দিওঁ আৰু মই যদি কোনোবা লগত যাওঁতে ট্ৰেকিংকাৰী দলক চিনিও পাওঁ তেওঁলোকেও যদি মোৰ সন্মুখত এই কামটো কৰে তেতিয়াও মই তেওঁলোকক বাধা দিওঁ যে এনেকৈ ইয়াত আমি খোৱা বস্তুবিলাক পেকেট্চবিলাক ইয়াত পেলাব নালাগে পৰৱৰ্তী সময়ত যেতিয়া আমি আকৌ আহিম ট্ৰেকিং কৰিবলৈ তেতিয়া আমি অসুবিধাৰ সন্মুখীন হ'ম এই কথাটো মই তেওঁলোকক কওঁ আৰু এই কথাটোৰ প্ৰতি মই সদায় সচেতন